অঁ দাদা মোৰ এই আৰ্থিঙ এটা লগাবলৈ আছিলে আৰ্থিঙটো মোৰ ঘৰটো মিছন পট্টি অঁ মিছন পট্টি আপুনি কিমান সময়ত আহিব পাৰিব দেৰিকৈ মানে এতিয়াতো অলপ দেৰি পিছততো বৰষুণেই আহিব আৰু এতিয়া কেইটা এই আপোনাৰ তিনিটা বাজিলেই পাৰিলে অকণমান সোনকালে আহে নেকি অঁ হেৰি নহয় আপুনি আৰ্থিঙ কৰা কেইটকা লয় আপুনি আৰ্থিঙ কৰা পইচা কেইটকা লয়

অঁ এনেই কিমানমান হ'বগৈ পাঁচ হাজাৰ অলপ কম বেছ নহয় নেকি অঁ এনেই আপোনাৰ তিনি হাজাৰ পঁচিছশ টকাৰ ভিতৰত নহ'ব নেকি অঁ এনেই বস্তু কি কি লাগেনো তাত অঁ অঁ আপুনি মানে পাঁচ হাজাৰ লবই অঁ ঠিক আছে আপুনি আহিব কেতিয়া ক'লে এঘণ্টাৰ পিছত অঁ অঁ অঁ ঠিক আছে বাৰু আপুনি আহিব মই মিলাই মিলি কিবা এটা লৈ ল'ম আৰু অঁ ঠিক আছে